আগতীয়া জামিন বিচৰা ভিত্তি বহুখিনি আছে ইয়াৰ দুটা ছাইড আছে এটা নিগেটিভ আৰু এটা পজিটিভ ক'বলৈ গ'লে এজন ব্যক্তি যেতিয়া আগতীয়া জামিন যদি বিচাৰে বা যদি তেওঁ আগতীয়া জামিনটো লাভো কৰি যায় তেতিয়াটো এটাই সুবিধা হয় যে যদি তেওঁ প্ৰকৃতাৰ্থত সেই গোচৰটো বা সেই অপৰাধটোৰ লগত যদি তেওঁ জড়িত নাই তেনেস্থলত তেতিয়া সেই ব্যক্তিজনে সেই অপৰাধটোৰ যে তেওঁ কৰা নাই বা অপৰাধটোৰ লগত যে তেওঁ জড়িত নহয় সেই বস্তুটো তেওঁ প্ৰুফ কৰিবলৈ তেওঁ এটা সুযোগ লাভ কৰে ধৰক বিভিন্ন ধৰণৰ পৰিয়ালৰ হওক বা ওচৰ চুবুৰীয়া ব্যক্তি হওক সেই ব্যক্তিসকলৰ পৰা তেওঁ সহায় লৈ বা নিজৰ চেষ্টাৰেও সেই অপৰাধটো যে তেওঁ কৰা নাই বা সেই অপৰাধৰ লগত তেওঁ জড়িত নহয় বাবেই প্ৰুফ গোটাবলৈ সক্ষম হ'ব আমাৰ সমাজখন বা আমাৰ ওচৰে পাঁজৰে মই তেনে এজন ব্যক্তিক লগ পাইছোঁ যিজন ব্যক্তি তেওঁ এটা অপৰাধৰ বাবে তেওঁ গ্ৰেপ্তাৰ হৈছিলে আৰু সেই অপৰাধটোত আচলতে তেওঁ জড়িত নাছিলে কিন্তু সেই অপৰাধটোত জড়িত নাছিল যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে যাৰ বাবে কিছু দিনৰ পাছত তেওঁৰ পৰিয়ালবৰ্গই জামিন বিচাৰিছিলে আৰু তেওঁ জামিন লাভো কৰিছিলে আৰু সেই জামিনটো পোৱাৰ পাছতে আচলতে তেওঁ এটা ভাল কথা হ'ল যে তেওঁ অপৰাধৰ লগত জড়িত নাছিল আৰু সেই যেতিয়া তেওঁ জামিন লাভ কৰিলে সেই অপৰাধটোৰ বিপক্ষে বা তেওঁ নিজৰ বাবে প্ৰমাণ কিছুমান গোটালে যে তেওঁ সেই অপৰাধটো কৰা নাই বা সেই তেওঁ অপৰাধটোৰ লগত জড়িত নহয় সেইটো কাৰণে তেওঁ জামিন পোৱাৰ বাবে তেওঁ কিছু সময় পালে নিজৰ বাবে সেইটো এটা পজিটিভ ছাইড হয় ঠিক তেনেদৰে আৰু এটা উদাহৰণ তেনেকৈ মই দেখা পাইছোঁ আমাৰ এখন গাঁৱৰে ওচৰৰ ব্যক্তি এজন তেওঁ এটা অপৰাধৰ লগত জড়িত আছিলে সেই অপৰাধটোৰ লগত জড়িত হোৱাৰ বাবে তেওঁক গ্ৰেপ্তাৰো কৰা হৈছিলে আৰু তেওঁৰ বিপক্ষে সম্পূৰ্ণ আৰক্ষীৰ ওচৰত প্ৰমাণো আছিলে যাৰবাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে কিন্তু কিবা ওচৰৰ পৰা তেওঁৰ পৰিয়ালবৰ্গই হওক বা আন কিছু ব্যক্তিৰ সহযোগত তেওঁ জামিন লাভ কৰিছিলে জামিন লাভ কৰাৰ পাছত তেওঁ সেই ব জামিন বস্তুটোক তেওঁ এটা নিগেটিভ ছেঞ্চত ব্যৱহাৰ কৰিলে তেওঁৰ বিপক্ষে যিমানখিনি প্ৰমাণ আছিলে বা তেওঁ সেই অপৰাধটোৰ লগত যে জড়িত আছিলে সেই বস্তুখিনিৰ প্ৰমাণ তেওঁ জামিন পোৱাৰ পাছত আঁতৰাবলৈ চেষ্টা কৰিলে সেইটো এটা নিগেটিভ ছেঞ্চত আমি কথাষাৰ ক'ব পাৰোঁ গতিকে কিছুমান ক্ষেত্ৰত আমি আগতীয়া জামিন বিচৰা ভিত্তিটো আমি ভিত্তি আছে বুলি ক'ব পাৰোঁ আৰু কিছু ক্ষেত্ৰত আমি নাই বুলিও ক'ব পাৰোঁ কাৰণ বহুতে আগতীয়া জামিনটোক পজিটিভ ছেঞ্চত ব্যৱহাৰ কৰে আৰু আন কিছুমানে ধৰক নিগেটিভ ছেঞ্চত ব্যৱহাৰ কৰে